হেল্ল' অ' আশ্ৰম অ' যাব পাৰিলোঁ হয় কেইজনমান মানুহ যাব অ' কেইটামানকৈ যাব অ'

অ' পইচাটো কিমানকৈ উঠাইছা অ' অলপ পইচাটো বেছিয়ে হৈছে অ' কে কেইদিন থাকিব অ' অ' তেনেকৈ যাব পাৰি তাতে মানুহখিনিকো লগ পালোঁ অ' অ' অ' যাব পাৰি চাব যাব পাৰিলে ভালে লাগে অ' ঠিক আছে মই একাউণ্টত ভৰাই দিম অ' অ' অ' অ' হ'ব তেনেকেই দিম মই বাৰু অ' অ'